প্ৰযুক্তিয়ে আপোনাক খেতি বাতি মাছ ধৰা পশুপালন দুগ্ধ উৎপাদন কৃষিক কেনেদৰে সহায় কৰিছে বা আৰু কি কি বস্তু এতিয়া সহজ হৈ পৰিছে এই বিষয়ে যদি ক'বলৈ যোৱা হয় মাছ ধৰাৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা হয় আগতে সাধাৰণতে মানুহে আ নিজে বনাই মেলি জাল বনাইছিলে নিজে হাতেৰে তাৰপৰা মাছ ধৰা কামত ব্যৱহাৰ কৰিছিলে বা বাঁহেৰে চেপা বনাইছিলে বা বাঁহেৰে জুলুকি পল'হ এনেকুৱা সামগ্ৰীবোৰ মানুহে বনাই পিনি মাছ ধৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলে

আগৰ পুৰণা জাল বা পুৰণা সামগ্ৰী প্ৰায় বিলুপ্তি হোৱা লেখীয়া বৰ্তমান টাইমত মই চাইছোঁ বজাৰবিলাকত জাল উভৈনদী যিহেতু কাৰেণ্টডাল মেচিনৰ থ্ৰুৱেদি বনায়

বনাইছিলে এতিয়া সব মেচিনে বনায় গতিকে এইটো প্ৰযুক্তিৰে এটা অংগ আৰু এতিয়া নতুন এটা প্ৰযুক্তি দেখিছোঁ বেটাৰীৰ সহায়ত কেবুল দি পিনিও বহুত জেগাত মাছ ধৰিছে

এনেকৈও মাছ ধৰিছে এইবোৰ এতিয়া প্ৰযুক্তি লাভেইনে নে বাতাবৰণৰ কাৰণে লোকচানেই সেইটো সদ্যহতে ক'ব পৰা নাযায় খেতি বাতিৰ বিষয়ে ক'বলৈ গ'লে বহুতেই আগবঢ়িছে আগতকৈ এনেকুৱা আগবঢ়া নাই পঞ্জাৱ হাৰিয়াণা এনেকুৱা জেগা লিখীয়া আমাৰ বিশেষতঃ অসমত আগবঢ়া নাই কিন্তু আগত থাকি বহুত আগবাঢ়িছে আগতে আমি যেতিয়া সৰু অৱস্থাত আছিলোঁ তেতিয়া ট্ৰেক্টৰ নাই বুলি ক'লেও বেয়া নহয় সকলো মানুহে গৰুৰ ওপৰত নিৰ্ভৰশীল আছিলে বৰ্তমান টাইমত মই দেখিছোঁ প্ৰায়খন গাঁৱতে চাৰিখন পাঁচখন ট্ৰেক্টৰ পাৱাৰটিলাৰ আহিলে পাৱাৰটিলাৰ প্ৰায় ঘৰে ঘৰে বুলি ক'লেও বেয়া নহয় গৰুৱে হাল বাই খেতি কৰাৰ দিন বৰ্তমান নাই বুলি ক'লেও বেয়া নহয়

আজিকালি পথাৰত হাল বোৱা মানুহ দেখিবলৈ নেপায় সকলোৱে ট্ৰেক্টৰ ব্যৱহাৰ কৰে ট্ৰেক্টৰ লৈ খেতি বাতি কৰে চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট সুবিধা দিছে

আগতে দাৱনীয়ে পথাৰত ধান দাইছিলে বৰ্তমান সেইটো এটা উন্নত প্ৰযুক্তি আহি গ'ল

এটা মেচিনে একেদিনাখনে বহুত বিঘা মাটি ধান কাটি দিব পাৰে

গৰুৱে মৰণা মাৰিছিলোঁ

সেইটো হ'ল

আগতেে এডৰা মাটি ৰুবলৈ বা এবিঘা মাটি ৰুবলৈ পাঁচজনী মানুহ দৰকাৰ হৈছিলে এতিয়া সেই মেচিনটো ওলোৱাৰ পৰা মেচিনটোৱে আধা ঘণ্টাৰ ভিতৰতে তেনেকুৱা দুবিঘা মাাটি ৰুই খতম কৰিব পাৰে

এ দুগ্ধপালনত আগতে জাৰ্চি হওক বা ফিজন এনেকুৱা ধৰণৰ গৰু আছিলে বা নাছিলে এ অকল পাতি গৰু বুলি কয় যিটো আমাৰ থলুৱাভাগে চলে আজিকালি সকলোৱে ব্যৱসায় ভিত্তিত উন্নত জাতৰ গৰু পুহিবলৈ ল'লে

পশুপালনত আগতে সকলোবোৰ হাতেৰে কৰিব লগীয়া হৈছিলে আজিকালি পানী মটৰে দি পিনি এ গোহালিবোৰ চফা কৰি দিব পাৰি পকা গোহালি হ'ল আগতে কোনো মানুহৰ পকা গোহালি নাছিলে আজিকালি সব পকা গোহালিতে কামখিনি কৰা হয় এতিয়া কি বস্তু সহজ হ'ল বুলি কোৱাৰ লগে লগে মাছ ধৰাই হওক খেতি কৰাই হওক পশুপালনেই হওক পশুপালন বুলি ক'লে অকল গৰু বুলি কোৱা ক'লে ভুল হ'ব গৰু হওক গাহৰি হওক ছাগলী হওক হাঁহ হওক কুকুৰা হওক সকলোতে প্ৰযুক্তিৰ যথেষ্ট প্ৰভাৱ আহিছে আগতে তেনেকৈ দৰবে হওক এইবিলাকৰ ইমান পয়োভৰ নাছিলে বৰ্তমান টাইমত সকলো মানুহে এই বস্তুখিনি ব্যৱহাৰ কৰে গতিকে প্ৰযুক্তিবিদ্যাৰ উন্নত হোৱাৰ লগে লগে এতিয়া এইখিনিয়ে যথেষ্ট সহায় কৰিছে বিশেষতঃ খেতিত খেতিত কিন্তু আগত তুলনাত বৰ্তমান বহুত মানুহ আগবাঢ়ি গৈছে আগতে সৰিয়হ এজন মানুহে খুব বেছি গৰুৱে হাল বাই চাৰি বিঘা বা পাঁচ বিঘা কৰিব পাৰিছিলে

তেওঁ

আগৰ তুলনাত যথেষ্টখিনি কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছে গতিকে মই ভাবোঁ প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ লগে লগে খেতি মাছ হওক পশুপালন দুগ্ধ উৎপাদন এইবিলাক ক্ষেত্ৰত যথেষ্ট কৃষকসকলে সকাহ পাইছে এই ক্ষেত্ৰত চৰকাৰে কিছুমান আগভাগ লৈছে তেওঁলোকে কিছুমান আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনি থ্ৰ'ৱেদি কৃষক সমাজ উপকৃত হৈছে তেনেকৈ এখন ট্ৰেক্টৰ অকলে কিনিবলৈ যাওঁতে আঠ লাখ দহ লাখ টকা লাগে কিন্তু চৰকাৰে সেই একেখন টেক্টৰে কৃষকৰ কাৰণে চাবচিডিত দুই লাখ বা আঢ়ৈ লাখ টকাত দিয়াৰ কাৰণে সেই কৃষকজনে তেওঁ ঘৰৰ মাটিখিনি চহাই খেতি কৰাৰ উপৰিও

পাৱাৰ টিলাৰ এখন কিন্তু যদি নিজৰ ঘৰত থাকে আমাৰ নিজৰ ক্ষেত্ৰত চাইছোঁ আমাৰ নিজৰে এখন পাৱাৰ টিলাৰ আছে গৰু পোহাতকৈ গৰু এহালৰ দাম হ'ল এতিয়া এক লাখ টকা কিন্তু ওচৰৰে কৃষি বিভাগৰ লগত যদি যোগাযোগ কৰা হয় তেতিয়া সেই এক লাখ টকা দিলে আপুনি নিজৰ ঘৰলে এখন পাৱাৰ টিলাৰ লৈ আনিব পাৰে পাৱাৰটিলাৰখনে আপুনি ধান মৰাৰ পৰা হাল বোৱাৰ পৰা বাকী টেইলাৰ দি পিনি আপুনি পথাৰত আনুসাংগিক কামবিলাকো কৰিব পাৰে গতিকে প্ৰযুক্তি উন্নতে যথেষ্টখিনি হেল্প কৰিছে